ধৰ্মীয় ছিৰিয়েল ধৰ্মীয় চিনেমা ধৰ্মীয় নাটক আদি চাওঁ এইসমূহ পা ভাওনা নামঘৰত ভাওনা চাওঁ ভাওনাত চাওঁতে কিছুমান চৰিত্ৰ বিষয়ে ভাল লাগে মনটো ভাওনা কৃষ্ণ চৰিত্ৰ প্ৰথমতে সূত তলাই কৃষ্ণ চৰিত্ৰ কৃষ্ণ গদা ভীমে গদা লৈ আৰম্ভ কৰে প্ৰতি প্ৰতিটো কথাতে ধৰি ল'ম বুজি পাইও মনটো ভাল লাগে আৰু চৰিত্ৰসমূহ ফুটি উঠে হয়তো চাইছোঁ ভাল লাগে সকলো চৰিত্ৰৰ বিষয়ে নামঘোষা আদিৰ বিষয়ে আলোচনা কৰিলে মই বুজি পালে বহি ভাল লাগে পঢ়া শুনা যোনটোৱে চৰিত্ৰ বুজি পোৱাত আমাৰ স ভক্তি এটা আহে নাম ভক্তিভাৱ আহে